অঁ অঁ নহয় মা নাই ৰ'ব ঘৰত এই মা এই কাষৰ খুড়ীহঁতৰ ঘৰত গৈছে

এই কথা মানে দেউতাই কালি বহুত ভোট জলকীয়া আনিছে আচাৰ কৰিব এতিয়া মই আচাৰ কৰিব নাজানো আচাৰ কেনেকৈ কৰেনো আপুনিতো আচাৰ বহুত জানে অঁ অঁ অঁ

অঁ অঁ ও ও

অঁ অঁ অঁ

অঁ অঁ অঁ দিয়ক তে তে প্ৰথমে প্ৰথমে মই ধুই ল'ম ধুই পেলাই হেৰি কৰিম অ ৰ'দত শুকাম অও উতলা গৰম পানীত দিম অঁ অঁ অ মানে গৰম পানীত দি কিনে ধুই ৰ'দত দিম দি শুকোৱাৰ পিছত আনি পেলাই আইনাৰ গ্লাছত মানে নিমখ দি দি থৈ দিম অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে